মই ফিজিকেল কিতাপ পঢ়ি ভাল পাওঁ ইলেক্ট্ৰনিক সংস্কৰণতকৈ ফিজিকেল কিতাপ পঢ়িলে বহুত উপকাৰিতাও আছে ফিজিকেল কিতাপ পঢ়ি মানুহৰ মন মগজুবিলাক বহুত উন্নত হয় ইলেক্ট্ৰনিক সংস্কৰণতকৈ ফিজিকেল কিতাপ বহুত উপকাৰী সেই কাৰণে মই ফিজিকেল কিতাপ পঢ়ি বহুত ভাল পাওঁ মই অডিঅ' বুক শুনা নাই এইটো শুনি মোৰ ভাল নালাগে